হাঁহ কুকুৰা সামগ্ৰীসমূহৰ আমি কিছুমান সাধাৰণ পদ্ধতিত আমি পুহিব পাৰোঁ হাঁহ কুকুৰা যেতিয়া আমি পোৱালিৰ পৰা ওলায় তেতিয়া আমি সেইবোৰ দানা হিচাপে সিহঁতক ঘৰুৱা খুন্দো চাউল বা দানা ঘেঁহুৰ মিহিটো যিটো আমি সেইটো খুৱাব পাৰোঁ সিহঁতক আৰু যেতিয়া মানে আৰু সাত দিন হয় তেতিয়া আমি সিহঁতক ঘৰুৱা হিচাপে সাধাৰণভাৱে আমি সিহঁতক হালধি পানী ব্যৱহাৰ কৰিব পাৰোঁ পানী যিটো পানী আমি দিওঁ দানা কুকুৰা হাঁহক সেইখিনি পানী উতলাই ঠাণ্ডা কৰা পানীখিনি আমি কুকুৰাক হাঁহ কুকুৰাক আমি দিওঁ দিওঁ তাত যেতিয়া ডাঙৰ হয় পোৱালিখিনি পোৱালিখিনি যেতিয়া ডাঙৰ হয় তেতিয়া আমি সিহঁতক গোটা দানা আৰু নহ'লে ঘৰুৱা চাউল আমি সেইবোৰ ব্যৱহাৰ কৰোঁ পোৱালিখিনি যেতিয়া আমাৰ ডাঙৰ ডাঙৰ হৈ যায় আৰু তাত ডাঙৰ এমাহ যেতিয়া হয় পোৱালিখিনি পোৱালিখিনি এমাহ হোৱাৰ পিছত আমি ঘৰুৱাভাৱে পোৱালিখিনি যেতিয়া চাঁহী লাগে চাঁহী হয় আজিনা হয় আজিনা যেতিয়া হয় আমি সিহঁতক আজিনাখিনিৰ ঠাইত আমি ঘৰুৱাভাবে চূণ ব্যৱহাৰ কাটি মেলি সিহঁতক চূণ লগাওঁ চূণ লগোৱাৰ পিছত আমি সেইখিনি ভাল হয় চফা কৰি ধুই দিওঁ নহ'লে পটাচ পানী ব্যৱহাৰ কৰোঁ পটাচ পানী ব্যৱহাৰ কৰিলে আজিনাবোৰ সিহঁতৰ অতি সোনকালে শুকায় আৰু যেতিয়া নেকি হয় আজিনা যেতিয়া উঠিবলৈ ধৰে আমি গঁৰাল সদায় চাফ চিকুণকৈ থ'ব থওঁ তেতিয়া তেতিয়া চাফ চিকুণকৈ থ'লে আজিনাবিলাক কুকুৰাবোৰৰ কম হয় আৰু যেতিয়া পোৱালিখিনি ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত সিহঁতক দানাটো বেছি পৰিমাণ লাগে পৰিমাণ লাগিলত তেতিয়া আমি ঘৰুৱাভাৱে ধান ব্যৱহাৰ কৰোঁ ধান নহ'লে গোটা চাউল গোটা চাউল দিওঁ নহ'লে আকৌ গোটা ঘেঁহু আনি পিনি আমি দিব পাৰোঁ দিওঁ তাৰপা আৰু বেজী তেতিয়া তেতিয়া যেতিয়া এমাহ হৈ যায় তেতিয়া ভেকচিনৰ কাৰণে আমি বেজী ব্যৱহাৰ কৰিব লাগে বেজী যেতিয়া হয় দিব লাগে নহ'লে সিহঁতৰ নানা বেমাৰে আগুৰি ধৰে ডাঙৰ যাতে কুকুৰাখিনি কণী পৰা অৱস্থা হয় বা হাঁহখিনি কণী পৰাৰ ব্যৱস্থা হয় সিহঁতক আমি তুঁহগুৰি মিহলাই তুঁহগুৰিৰ লগত বা ঘৰুৱাভাৱে ভাত আমি ব্যৱহাৰ কৰোঁ তুঁহগুৰিৰ লগত সানি নহ'লে চাপৰ চাপৰ ব্যৱহাৰ কৰিব পাৰোঁ চাপৰ লগত ধান ভাত মিহলাই পিনি আমি খাব দিব পাৰোঁ সেইবোৰক খোৱালে মানে সোনকালে কুকুৰাবিলাকৰ কণী মানে দিয়ে কণীও দিয়ে কুকুৰাবিলাকে আৰু মাংস কণীও ভাল কুকৰাবিলাক ডাঙৰ হয় বিক্ৰীৰ বাবে যেতিয়া এনেকে আমি বিক্ৰী খুচুৰাভাৱে বিক্ৰী কৰিবলে যাওঁ তেতিয়া মাংস ওজন ওজনৰ হিচাপত দিবলগীয়া হয় তেতিয়া পোৱালিবিলাক মানে গধূৰ হয় দানা তুঁহগুৰিটো যিটো আমি ভাতৰ লগত ব্যৱহাৰ কৰোঁ সেইখিনি খোৱালে মানে গধুৰ হয় গধুৰ হোৱা আৰু বেপাৰীক যেতিয়া দিওঁ বেপাৰীক দিয়াৰ আগত আমি ঘৰুৱা ভাবে চাউল গোটা চাউল বা ধান আনি ব্যৱহাৰ কৰি সিহঁতক খোৱাাওঁ খাবলৈ খাদ্য হিচাপে খাবলৈ দিওঁ খোৱা দিওঁ এই এই পদ্ধতিৰে মানে আৰু আমাৰ অন্তিমটো সামগ্ৰী হয় গুণত আমি এনেকুৱা মাংস আমি কুকু যেতিয়া আমি তুঁহগুৰি ভাত আমি মিহলাই যেতিয়া কুকুৰাক খাবলে দিওঁ সেই তাৰপিছত আমি তাৰ মাংসখিনিৰ কাৰণে আমি ওজন হিচাপে আমি কুকুৰাখিনি বিক্ৰী কৰিবৰ কাৰণে আমি দিব পাৰোঁ বেপাৰীক মাংস হয় ওজন হয় মানে আমাৰ সেইটোৱে লাভ হয়